আমাৰ ঘৰত কিছুমান বস্তু বা কিছুমান ৰেচিপি অতীজৰে পৰা চলি আহিছে যেনে মাটিৰ দাইল বা মাহৰ দাইল আৰু ঘৰতে কৰা হয় আমাৰ মাটিৰ দাইল বা মাহৰ দাইল আৰু উহা চাউলৰ ভাত উহা চাউলৰ ভাতটো অলপ ডাঠ ডাঠ হয় এইবিলাক এই দুটা সামগ্ৰী বা এই দুটা ৰেচিপি আমাৰ এই দুটা বস্তু আমাৰ অতীজৰে পৰা চলি আহিছে আৰু এতিয়াও চলি আছে মাটিৰ দাইলটো বা মাহৰ দাইলটো আমি তিয়াই থৈও বনাব পাৰোঁ আৰু নহ'লে ধুই পেলাইও বনাব পাৰোঁ তিয়াই থ'লে বাকলিটো গুচি যায় তেতিয়াহ'লে খাবলৈ ভাল লাগে বা ভাল হয় আৰু তিয়াই নোথোৱাকেও বনাব পাৰোঁ তেতিয়াও মোৰ ভাল লাগে তিয়াই যদি আমি থওঁ তেতিয়া আধা ঘণ্টা দাইলখন বনোঁৱা আধা ঘণ্টামান আগত দাইলটো তিয়াই থৈ দিলে তাৰপিছত ধুনীয়াকৈ ধুলে বাকলিখিনি গুচি যায় তেতিয়া আঞ্জাটো দেখিবলৈও অকণ বগা বগা হয় বাকলিখিনি গুচি যোৱাৰ পিছত বাকলিখিনি ধুই ধুই চুই ভালকে দিলে খাবলৈ ভাল হয় আৰু কাপটোও আমি যদি ডাঙৰ চচপেনত দিওঁ তেতিয়া খাবলৈ বেছি ভাল হয় আজিকালি যিবিলাক প্ৰেচাৰ কুকাৰ ওলাইছে সেইবিলাকতকৈ আমি যদি চচপেনত দিওঁ তেতিয়া ভাতটো খাবলৈ ভাল হয় পানীখিনি যদি আমি চেকি দিওঁ তেতিয়াহ'লে তেনেকে খাব বেছি ভাল হয় আৰু বাকী এনেইটো আজিকালি বিভিন্ন বস্তু বনোৱা হয় বিভিন্ন ধৰণৰ ৰেচিপি ওলায় বিভিন্ন ধৰণৰ বস্তু আমি নিজে বনাবলৈ চেষ্টা কৰোঁ বিভিন্ন ধৰণৰ বস্তু বনাও আমি তেনেকুৱা আৰু